হয় মই মাছৰ টেঙা জোলটো বনাব নাজানো কাৰণ কেনেকৈ বনাই সেইটোকে নাজনো আজিলৈকে আৰু শিকিব বিচাৰোঁ কিন্তু বিচাৰিলেও এতিয়া ধৰক হেৰি শিকিব বিচাৰিলেও মানুহে শিকাব বিচাৰে বিচাৰিলেও মোৰ মানে সেইটো ভালো নালাগে হ'লেও তথাপি মাংস জোলটো মানে তেনেকুৱা গ্ৰেভী টাইপ বনাব নাজানো সেইটোৱেই আৰু মানে শিকিব বিচৰা নাই মানে মন যায় কিন্তু কৰিবলৈ তেনেকৈ সুবিধাও পোৱা নাই আজিলৈকে আমি হ'লোঁ ঘৰুৱা মানুহ মানে যেনি তেনি গৈ শিকিবও নোৱাৰোঁ সেইটোও এটা বিশেষ কাৰণ আৰু মই তানো পাওঁ এইটো ক'ত বনাম কি কৰিম কেনেকৈ বনাম বুলি সেইটোৱেই কঠিন আৰু মোৰ অইনটো একো নাই